হেল্ল' বিৰিয়ানী হাউচ মোৰ ঘৰলৈ দহজনৰ কাৰণে দহ প্লেট চিকেন বিৰিয়ানী দহ বটল ঠাণ্ডা পানীয় বটল দি পঠাব পৰ্যাপ্ত পৰিমাণৰ চামুচ প্লেট আদিও পঠাব দেই আৰু অতি সোনকালে ছয় বজাৰ আগত পঠিয়াব ঠিকনাটো হ'ল ঘোঁৰামৰা শিৱম পথ গৃহ নম্বৰ এইট বেলতলা গুৱাহাটী আঠাইছ অ'কে থেংক ইউ